আপুনি অনুভৱ কৰেনে যে দৰিদ্ৰতাই ভাল স্বাস্থ্যসেৱা লাভ কৰাত বাধাৰ সৃষ্টি কৰে সঁচা দৰিদ্ৰতাই সঁচাকৈ ভাল স্বাস্থ্যসেৱা আনিব নোৱাৰে দৰিদ্ৰতাটো মানুহৰ জীৱনত মানুহৰ যেতিয়া অভাৱ হয় মানুহক যিমান যেতিয়া ভোকত খাবলৈ লাগে খাবলৈ যদি সময়ত ভালকৈ পুষ্টিকৰ খাদ্যখিনি যোগাৰ কৰি আনিবলৈ যদি সামৰ্থ নাথাকে তেতিয়া স্বাস্থ্যনো ক'ত থাকিব স্বাস্থ্যটো বেয়া অৱনতি হ'বই সেইকাৰণে দৰিদ্ৰতাই মানুহক ভাল স্বাস্থ্যৰ দিব নোৱাৰে সেইটো সঁচা কথা দৰিদ্ৰ হ'লেও মানুহৰ কিন্তু মানুহৰ সৎ হ'ব লাগিব সৎ চৰিত্ৰৱান লোকক দৰিদ্ৰতাই কিন্তু হেঙাৰ হ'ব নোৱাৰে দৰিদ্ৰতা লোকক গ্ৰাম্য অঞ্চলৰ লোকৰ বাবে স্বাস্থ্যসেৱা সহজতে উপলব্ধ কৰাৰ বাবে আপোনাৰ পৰামৰ্শ কি এই সম্পৰ্কে পৰামৰ্শ দিবলৈ গ'লে মই পৰামৰ্শ এটা কথাই ক'ম গ্ৰাম্যাঞ্চলৰ মানুহৰ সঁচাকৈ যাতায়ত ব্যৱস্থাৰ পৰা সঁচাকৈ দুৰ্গম যাতায়ত ব্যৱস্থা আগৰ তুলনাত এতিয়াও বৰ্তমান সময়ত উন্নত হৈছে কিন্তু আগতেতো বহুত মানুহে খোজ চোজ কাঢ়ি যিকোনো সময়ত য'লৈ ত'লৈ যাবলগীয়া হৈছিল মানুহৰ সময় সময়টো সদ ব্যৱহাৰ কৰিবলৈ অসুবিধা হৈছিল এতিয়া বৰ্তমান সময়ত যান বাহনৰ কাৰণে যাতায়ত ব্যৱস্থা উন্নত হোৱাৰ লগে লগে মানুহে চহৰলৈ যাবলৈ ইফাল সিফাল কৰিবলৈ সহজে উপলব্ধ হৈছে সেইষাৰ সেই সেই সম্পৰ্কতে দৰিদ্ৰ লোকৰ কিন্তু বৃত্তি হিচাপে এতিয়া বেটাৰী গাড়ীয়েই হওক যিকোনো কাম কৰিবলৈ সাধাৰণ মানুহৰ মানে পইচা ঘটিবলৈ কিছুমান চ'ৰ্চো তেনেকৈ আহিছে যাতায়ত উন্নতৰ লগে লগে মানুহৰ সঁচাকেই পা পইচাৰ দিশটোও উন্নত হৈছে সেই দৰিদ্ৰতা দৰিদ্ৰতাই মানুহক কোনো এটা সময়ত বাধা আহে কিন্তু তাক কৰি যাবৰ কাৰণে যাতায়তৰ উন্নতৰ লগে লগে পা পইচাৰ দিশটো টনকীয়াল হোৱাৰ লগে লগে দৰিদ্ৰতা লোকৰ সহজ জীৱন যাপন কৰিবলৈ সহজ হৈ পৰিছে যিকোনো এটা কাম চহৰত সদায় ওলাই থাকে গাঁৱলীয়া জীৱনত গাঁৱলীয়া গ্ৰাম্য অঞ্চলত তেনেধৰণে কামবোৰ পোৱা নাযায় মানুহ সেইকাৰণে ৰুৰেল চ'ছাইটী বাদ দি আৰবান চ'ছাইটীৰ মুখামুখি হৈছে সেইকাৰণে মানুহে আজিকালি কাৰোবাৰ চাকৰি বাকৰিয়েই হক কাৰোবাৰ ব্যৱসায় বাণিজ্যই হওক চববিলাক মানুহে নগৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে গুৰুত্ব এইকাৰণে দিছে গাঁৱৰ পৰা ওলাই যাওঁতে যি সময়ত বজাৰো পাব লাগে সেই সময়ত পাবলৈ অসুবিধা সেই কাৰণে মানুহে চহৰতে ভাড়া ৰুম লৈ হ'লেও বস্তুখিনি তাতে পৰ্যাপ্ত পৰিমাণে গোটাই ৰাখি ব্যৱসায় কৰিবলৈ হ'লেও সহজ হৈছে বা কাৰোবাৰ চাকৰি বাকৰি থকা মানুহৰো তেনেধৰণে ভাড়া ৰুম লৈ হ'লেও যোৱা অহা কৰিবলৈ সহজ কৰা দেখিবলৈ গৈছে গ্ৰাম্য অঞ্চলৰ লোকৰ আগৰ তুলনাত যথেষ্ট দিশত উন্নতিত আগবঢ়া ল'ৰা ছোৱালীক স্কুল কলেজলৈ পঠোৱাই হওক নিজে বেপাৰ বাণিজ্যলৈ যোৱাৰ ক্ষেত্ৰই হওক বা বজাৰ পোৱা ক্ষেত্ৰতেই হওক মানুহৰ সহজতে যাতায়তটোৱেই মেইন যাতায়তটোৰ ওপৰতেই মানুহৰ বহুত কথা নিৰ্ভৰ কৰে যাতায়ত উন্নতেই দেশৰ উন্নত দেশৰ উন্নতিৰ দিশত কাৰণেই যাতায়ত ব্যৱস্থাটো আজিৰ সময়ত প্ৰয়োজন